কালি কি হ'ল জানা নাই সেই কি কয় কালি ফেন এখন আনিলো ফেনখন মানে এটি মানে বিৰাট ভাল কোম্পানীৰ আমোক তামোক বুলি কৈ পঠিয়ালে আনিলো আনি লগাইছোহিহে লগাই মানে ফেনখনে ইমানেই আৱাজ কৰিছে নহয় একদম মানে সেইটো ছাউণ্ডত থাকিবই নোৱাৰি মানে ৰুমটো ইমান ছাউণ্ড কৰিছে ফেনখন তাৰপৰা ফেনখন হেৰি কৰিলো ইটো সিটো আকৌ অলপ দেৰি টাইম লগালো ফেনখন মানে এনেকুৱাই আৱাজ কৰিছে নহয় এটা যেন মিলহে মিল এটা চলোৱাদি মাত দিছে ফেনখন মানে একদম মানে হেৰি কৰিলে মই সেইখন দোকানৰ পৰা আৰু ফেন নিকিনো আৰু দেই তয়ো যদি কিনিম বুলি ভাব এইখন দোকানলৈ নাযাবি এইবোৰ ঊষা কোম্পানী হওক যি ভাল কোম্পানী ক'লেও মই সেইখন দোকান আৰু নাযাওঁ আৰু দেই অ' সেইখন দোকান আৰু যাব নাই আৰু সেইখন ফেন মই ঘূৰাই দিম আৰু মই দ্বিতীয়বাৰ সেইখন দোকান আৰু নাযাওঁ